অঁ ভালে আছে আপুনি এ আপুনি যে হেৰি জয় বৰুৱাৰ কেছেট এটা বিচাৰিছিলে গানৰ কেছেট এটা অঁ অঁ সেই কেছেটটো মানে বিচাৰি পালোঁ মই বিচাৰি পোৱা নাছিলো গানকেইটা খুব ভাল শুনিবলৈ ইমান ভাল ছিংগাৰজন মানে তেওঁৰ ভইচটো এটা বেলেগ ধৰণৰ এটা হেৰি আছে মানে আপুনি আপুনি বিচাৰিছিলে যে আপুনি এদিন আহি লৈ যাবহি নহ'লে মই বিচাৰি উলিয়াই থৈছোঁ ঠিক আছে বাৰু